অসমৰ ভৌগোলিক অৱস্থা অসম এখন পাহাৰ ভৈয়াম নদী নদীৰে ভৰপূৰ গছ গছনি বিভিন্ন অৱস্থানেৰে ভৰপূৰ অসমৰ চাৰিও পিনে ডাঙৰ ডাঙৰ পাহাৰ পৰ্বত পাহাৰেৰে ভৰপূৰ ইয়াত ডাঙৰ ডাঙৰ নদী আছে অসমত এখন বিশাল নদী আছে সেয়া হ'ল ব্ৰহ্মপুত্ৰ ইয়াৰে বিভিন্ন সুঁতি আছে সৰু সৰু নদীৰে গোটেই অসমখন ভৰপূৰ অসমৰ অসমখন ভৰপূৰ অসমত অসমখন ক'বলৈ গ'লে এখন সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ ইয়াৰ জলবায়ু অতিকেই মোহনীয়া ইয়াৰ জলবায়ু ইয়াত ছটা ঋতু আছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এই এতিয়া বাৰিষা কাল বৰ্ষা বৰ্ষা ঋতুৰে আবৃত এতিয়া বাৰিষাৰ সময়ত অসমত অসমত বিভিন্ন অঞ্চলত বানপানীৰে ভৰপূৰ হয় ইয়াত পানীৰ পৰিমাণো অত্যাধিক বাৰিষাৰ কালত নদ নদীবোৰ ভৰপূৰ হৈ যায় এই নদ নদীবোৰৰপৰা পানী উপচি পৰি বিভিন্ন এই বিভিন্ন ঠাইত যেনে খেতি পথাৰ আদিত পানী জমা হয় তাৰ পিছত নদ নদীৰে পানীবোৰ ওলাই আহি বাৰিষাৰ পানীবোৰ ওলাই আহি এই বিভিন্ন অঞ্চল জলমগ্ন কৰে জনমগ্নৰ ফলত বিভিন্ন পৰিৱেশত বানপানীৰ সৃষ্টি হয় এই বানপানীৰ ফলত বানপানীৰ ফলত বহুতো খেতি বাতি নষ্ট হয় বহুতো মানুহৰ থকা ঠাইৰ অভাৱ হয় ঘৰবোৰত পানী সোমাই যায় অসমৰ জলবায়ু ক'বলৈ গ'লে চাৰিও পিনৰপৰা ধুনীয়া অসমত বাৰিষা কালৰ পিছে পিছে আমি লাহে লাহে শীতকাল আহি পাব শীতকালত ইয়াৰ অতিকে মোহনীয়া ইয়াৰ তাপমাত্ৰাও বহুত কমলৈ চৈধ্য ডিগ্ৰীমানলৈ নামি আহে এই এই অঞ্চলৰ এই অঞ্চলত শীতকালত মানুহৰ বৰ আনন্দ উপজে শীতল জলবায়ুৰ কাৰণে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ খুব মনোমোহা শীতকালৰ শীতকালৰ শীতকালত মানুহে বিভিন্ন পৰিৱেশত থাকি ভাল পায় মানুহৰ সু স্বাস্থ্যৰ বিকাশ হয় ইয়াৰ ঠিক বাৰিষা কালতো তেনেকৈ আমাৰ অসমত প্ৰাকৃতিক দুৰ্যোগেৰে ভৰপূৰ বাৰিষা কালত যেতিয়া টোফান বতাহ বৰষুণ একাকাৰ কৰি বিভিন্ন অঞ্চলত ক্ষতি সাধন কৰে ইয়াৰ ফলত টোফানৰ ফলত গছ গছনি ভাঙি যায় কেতিয়াবা ঘৰৰ ছাল ঠাল উৰি যায় মানে প্ৰচণ্ড ধুমুহাৰ ফলত ধুমুহা গাজনিৰে বৃষ্টিপাত হয় বৃষ্টিপাত হোৱাৰ ফলত অসমৰ ঠাইবোৰ জলমগ্ন হৈ পৰে জলমগ্ন হৈ পৰে ইয়াৰ ফলত মানুহৰ খেতি বাতি জীৱ জন্তুকে মানুহকে ধৰি বিস্তৰ ক্ষতি সাধন হয় কিন্তু পাহাৰীয়া অঞ্চলত ইয়াৰ প্ৰভাৱ মানে কম পৰে যেনেকৈ গোৱালপাৰা ডিষ্ট্ৰিকৰ দৰে ঠাইবোৰত পানীৰ পৰিমাণটো ইয়াত মানে বানপানীৰ পৰিমাণটো কম ইয়াৰ আশে পাশে হয় কিন্তু অন্য কিছুমান অঞ্চলত আমি দেখিবলৈ পাওঁ যে বানপানীৰে অত্যাধিক বানপানী হোৱাৰ ফলত ইয়াত মানুহবোৰে বৰ কষ্ট উপভোগ কৰে কষ্ট কষ্ট জীৱ জন্তুকে আদি কৰি মানুহৰ বহুত বিভিন্ন ক্ষতিসাধন হয় অসমৰ যিকেইটা মানে বাৰিষা বাৰিষাৰ সময়ৰ প্ৰভাৱৰ ফলত ইয়াত খেতি বাতিটো প্ৰভাৱ পৰে সেই তথাপিও কিন্তু অসমৰ জলবায়ু অতিকৈ মোহনীয়া কাৰণ ইয়াত গোটেই বছৰটো বৰ ধুনীয়াকৈ পাৰ হৈ যায় যেনেকৈ প্ৰাকৃতিক দুৰ্যোগো আহে ঠিক তেনেদৰে এটা সুন্দৰ পৰিৱেশো গঢ়ি উঠে এই বাৰিষা কাল গুচি যোৱাৰ ফলত বা বাৰিষাত গোটেই গছ গছনি সেউজীয়া হয় বৰষাৰ ফলত ধুনীয়া ধুনীয়া হৈ পৰে গোটেই বহাগ মাহৰপৰাই এটা প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ হয় বহাগ জেঠ আহাৰ শাওন এই সময় কাল বৰ অতিকে গৰম যদিও বৃষ্টিপাতৰ ফলত আমি গৰমটো সিমানো উপভোগ সিমানো অসহ্যকৰ পৰিৱেশৰ সৃষ্টি নহয় বৰ ধুনীয়া হৈ থাকে মাজে মাজে গৰম এসপ্তাহমান পালেও লাহে লাহে আৰু বৃষ্টিপাতৰ ফলত আমি এটা শীতল অনুভৱ কৰোঁ অসমৰ জলবায়ু অতিকৈ মোহনীয়া ঠিক বাৰিষা কাল পাৰ হৈ লাহে লাহে শীতে শীতেৰে আৱৰি ধৰে যেনে নৱেম্বৰ ডিচেম্বৰৰপৰা এটা শীতল পৰিৱেশ আনি দিয়ে এই শীতল পৰিৱেশৰ ফলত গোটেই এৰিয়াটো ধুনীয়া হৈ পৰে আমি শীতকালতো ইয়াৰ জলবায়ু অতিকে মোহনীয়া অত্যাধিক শীতো নহয় এটা ধুনীয়া তাপমাত্ৰাৰে আমি এই পৰিৱেশত থাকিব পাৰোঁ সেয়েহে অসমৰ জলবায়ু অতিকৈ মোহনীয়া বুলি ক'ব পাৰোঁ